হেল্ল' হয় হয় আপুনি কোনে ক'লে অঁ হয় নেকি অঁ অঁ অঁ কওকচোন আপোনাৰ এইটো এতিয়া এইট্টি থ্ৰীয়ে আছে হয় হয় হয় এইট্টি থ্ৰী হৈছে এতিয়া কাৰ কাৰণে লাগিব এতিয়া আপোনাৰ কাৰণে লাগিবনে অঁ কেতিয়ালৈকে আছে বিয়া তাকে হয় হয় হয় হয় হয় এই খাও এযোৰ লাগিব ন খাৰু এযোৰ লাগিব আৰু আঙঠি এটা

কাণফুলি এযোৰ বনাব ন অঁ পাৰিব বনাবলৈ হয় হয় গম পাইছোঁ মই আপোনাক কেলৈ মাতষাৰটো বুজি পাইছোঁ মই আপোনাক আগতেও বনাইছে যে হেৰি কৰিব আপুনি চাইজটো দি যাবহি ধুনীয়াকৈ খাৰু আৰু আঙঠিৰ অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ অঁ অঁ হয় কিবা এটা মিলাই দিম বাৰু এনেও আপুনি নেটক নেটত চাই থাকিবলৈ পাৰে সোণৰ দাম আপডেট হৈয়ে থাকে ডেইলী ঠিক আছে মই মেকিং মেকিং হয় হয় ঠিক আছে অ হয় হয় হয় হয় মই আপোনাক হেৰি মেকিং চাৰ্জৰপৰাই হয় হয় মই আপোনাক হেৰি মেকিং চাৰ্জৰপৰাই কিবা এটা মিলাই দিম বাৰু

খাৰু হয় গম পাইছোঁ অঁ অঁ অঁ অঁ হয় অঁ অঁ অঁ অঁ অঁ অঁ অঁ হয় হয় হয় অঁ হয় ভাল লাগে আপোনালোকে গ্ৰাহকবিলাকে ভাল পালে বুলি ক'লে আমাৰ ভাল লাগে দোকানীবিলাকৰ

অঁ অঁ অঁ অঁ অঁ হয় হয় হয় হয় হয় হয় হয় ভাল লাগিছে অঁ আপোনালোকে ভাল পালে আমাৰ ভাল অঁ অঁ হয় হয় হয় হয় হয় হয় হয় হয় হয় ঠিক আছে আপুনি এটা কাম কৰিব অঁ হয় নেকি অঁ তেনেহ'লে আপোনালোকৰ খৰচাই বাঢ়িছে ন অঁ অঁ জনাব ন আপুনি অঁ অঁ তেনেহ'লে আপোনালোকৰ খৰচাও বাঢ়ি আছে তেতিয়াহ'লে হয় আপোনাৰ খৰচা বাঢ়ি আছে তেতিয়াহ'লে অঁ অঁ অঁ হয় আপুনি এটা কাম কৰিব হেৰি মোক জোখটো দি যাবহি অঁ অঁ

ঠিক আছে হ'ব অঁ আছোঁ আছোঁ আছোঁ আছোঁ আপোনালোকৰ ভাল ন অঁ নাই এতিয়া লাহেকে ভাল চলিব এতিয়া আপোনাৰ খেতি চিজন হ'ল যে খেতি চিজনত অলপ অ'ফ আছিলে মানে নাই গোটেই মানুহবিলাক গাঁৱৰ মানুহবিলাক খেতি অঁ খেতিৰ দিনত অঁ এতিয়া লাহেকৈ খেতি শেষ হৈছে আৰু ধৰি লওক এতিয়া লাহে ধীৰে হ'বহে অঁ অঁ পুহমাহটোতো নায়েই মাঘৰপৰা ভাল হ'ব আৰু অলমান অঁ অঁ অঁ তাৰপাছত অৰ্ডাৰাবোৰ আহিব এতিয়া এই দুমাহমান অকমান ব্যৱসায়টো বেয়া খেতি চিজনত বেয়া হয় গম পাইছে গোটেই মানুহবোৰ আহিম আহিম আহিম নিশ্চয় আহিম অঁ ঠিক আছে আহিম অঁ অঁ ঠিক আছে অঁ নতুন বছৰ শুভেচ্ছা থাকিলে দেই আগতীয়াকৈ ঠিক আছে অঁ আপুনি কাইলৈ মানে আহিব জোখটো ল'বলৈ অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ